দশম শ্ৰেণী পাছ কৰাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে ওপৰ ক্লাছত পঢ়িবলৈ বা কলেজলৈ যাবলৈ ইচ্ছা কৰে যায়ো নিজৰ নিজৰ হবিৰ ওপৰত নিৰ্ভৰ কৰে যিসকলে ভাল নম্বৰ পাই পাছ কৰে সেইসকলে ভাল কলেজত পঢ়ি ডক্তৰ ইঞ্জিনিয়াৰ হ'বলৈ ইচ্ছা কৰে আৰু যিসকলৰ নম্বৰ অলপ কম তেওঁলোকে হাই ছেকেণ্ডেৰী আমাৰ এই অঞ্চলতে পঢ়ে পঢ়ি মেলি স্নাতকৰ কাৰণে ডিব্ৰুগড় টাউনলৈ ঢাপলি মেলে তাৰে কিছুসংখ্যক সফল হয় কিছুসংখ্যক সফল নহয় যদিও তেওঁলোকে নিজে নিজে নিজৰ কৰি খাব পৰাকৈ অৰ্থ সংগ্ৰহ কৰিবৰ কাৰণে কিছু সংখ্যকে বেপাৰ বাণিজ্যও কৰে কিছুসংখ্যকে প্ৰাইভেট কোম্পানীবিলাকত কৰ্মৰত হৈ আছে আৰু কিছুসংখ্যকে হাজিৰাও কৰি অৰ্থ উপাৰ্জন কৰিছে আৰু কিছুমানে খেতি কৰি ভাল পায় তেওঁলোকে খেতি কৰা কৰিব পৰা মাটি আছে তেওঁলোকে খেতি কৰে এই ব্যৱস্থাবিলাকত তেওঁলোকৰ নিজৰ প্ৰতিভা আৰু নিজৰ পচন্দ অনুসৰি নিজেই তেওঁলোকৰ নিজৰ দিশত আগবাঢ়ি যায় কিছুসংখ্যকে সেয়ে দোকানো খুলি লৈছে আৰু কিছুসংখ্যক ল'ৰা ছোৱালীক দেখিছোঁ আমি কাৰিকৰী শিক্ষা বিভাগত গৈ তেওঁলোকে কাৰিকৰী শিক্ষাটোহে কৰি আমাৰ আজিকালি আমি যিটো কাৰিকৰী দিশ মটৰচাইকেল গাড়ী বনোৱা ইত্যাদিবিলাকত জড়িত হৈ পৰিছে